অঁ অঁ কি কি মাছ লাগে আপোনাক ৰূপচন্দা ৰূপচন্দাটো বৰ্তমান নাই বাহু আৰু ৰৌহে আছে

আপুনি আহিব অহাটো মানে গাড়ীখন লে'ট মাৰিছে আহি পাব লাগিছিলে কিন্তু আহি পোৱা নাই এতিয়ালৈকে

বাহুটো হ'ল আপোনাৰ লোকেলটো লাগেনে চালানিটো লাগে এতিয়া লোকেলটো আপোনাৰ হ'লছেলত পৰিব আপুনি চাৰে তিনিশ টকা কেজি অঁ আৰু ৰৌটো পৰিব আপোনাৰ মানে এশ আশী এশ সত্তৰ এনেকুৱা হ'লছেল পৰিব এতিয়া আপুনি কোনটো লয় এতিয়া চালা এইটো ৰৌটো চালানিটোৰ কথাই কৈছোঁ এশ আশী সত্তৰ এনেকুৱা পৰিব আৰু বাহুটোহে লোকেল

ৰূপচন্দা আহি পাব চাৰে তিনটা চাৰিটামান বজাত আহি পাব অঁ এনে কিমানমান লাগিছিলে বাৰু দহ কেজি লাগিছিলে এনেই আপোনাক কাটি মেলি দিব লাগিবনে নে গোটাকৈয়ে নিব অঁ কাটি মেলি যদি দিয়া হয় এনেই ৰূপচন্দাটোৰ ডেৰশ টকা কেজি হ'লছেল পৰিব আৰু যিজনে কাটিব তেওঁ পাৰ কেজি বিছ টকাকৈ ল'ব সেইটো হিচাপত হ'লে আপুনি যদি লয় তেতিয়াহ'লে আপুনি এডভান্স দিব লাগিব অঁ আপুনি এডভান্স মানে যদি লোৱা হয় আপুনি পাঁচ কেজি দাম দি দিব লাগিব মানে

অঁ অঁ দেখে কৰি লৈ আহিব ন হয় এতিয়া মই কাটি এতিয়া আপোনাৰ এড্ৰেছটো কি আছিলেনো অঁ ঠিক আছে হ'ব অঁ অঁ অঁ ঠিক আছে